যোগাসনৰ ভংগীমাৰ আটাইতকৈ প্ৰিয় ভংগীমাটো হৈছে মোৰ ভস্ত্ৰিকা ভস্ত্ৰিকা কৰিবলৈ যোৱাৰ আগতে মই প্ৰাতঃকৰ্ম কৰি পানী এগিলাচ খাই যেতিয়া যোগাসন যেতিয়া বজ্ৰাসনত বহি যাওঁ তেতিয়া পদ্মাসনত বহি যাওঁ তেতিয়া মই মোৰ দুখন হাত আঁঠুৰ ওপৰত ধুনীয়াকৈ থৈ দিওঁ বা আসনত বহিলে আমি ধুনীয়াকৈ আঁঠুৰ ওপৰত হাত দুখন থ'ব লাগে আৰু বুঢ়া আঙুলিৰ মূৰত তৰ্জনী আঙুলিটো থৈ আমি জ্ঞানমুদ্ৰাত বহি ওম উচ্চাৰণেৰে আমি যেতিয়া উশাহটো অতি ধীৰ স্থিৰভাৱে আমি তলৰ পৰা ওপৰলৈ টানি দিওঁ আৰু ভিতৰৰ পৰা যেতিয়া উশাহটো লওঁ সেই উশাহটো আকৌ নিশ্বাসত আমি বাহিৰলৈ এৰি দিওঁ এনে ধৰণে আমি প্ৰায় দহ বাৰ বাৰ বা পোন্ধৰ বিছ বাৰ কৰাৰ পিছত লাহে লাহে সহজ হয় প্ৰথম অৱস্থাত আমি পাঁচ মিনিটকেই এই ভস্ত্ৰিকা প্ৰাণায়ম কৰোঁ আৰু লাহে লাহে যেতিয়া সহজ হয় এই আসনত বহি তেতিয়া আকৌ দহ মিনিটকৈ বঢ়াই দিওঁ এতিয়া মই সেই আসনটো প্ৰায় পোন্ধৰ বিছ মিনিটকৈ কৰিব পৰা হৈছোঁ গতিকে এই ভস্ত্ৰিকা আসনত বহি মই ৰাজহাড়টো পোনকৈ বহাৰ পিছত মোৰ শৰীৰটো সৎ অত্যন্ত সুচল হয় আৰু উশাহ বাৰে প্ৰতি লাহে লাহে উশাহটো লৈ নিশাহটোত মই এৰি দিওঁ শ্বাস প্ৰশ্বাস লোৱাৰ এই প্ৰক্ৰিয়াটো অত্যন্ত সহজ হৈ পৰিছে গতিকে যোগাসনৰ যি ভংগীমা আৰু বহুতো ভংগীমাত আছে আমি বহি পেলাই কৰিব পাৰোঁ কিন্তু এই ভস্ত্ৰিকা কৰাৰ যিটো ভংগীমা যিটো পদ্মাসনত বহি কৰাৰ যিটো ভংগীমা সেই ভংগীমাটো মোৰ বাবে অত্যন্ত সহজ সুচল হৈছে মই নিত্য নৈমিত্তিক উঠি এই ভংগীমাত বহি ওম উচ্চাৰণেৰে উশাহ নিশাহটো সদায় বাহিৰ কৰোঁ এনেধৰণে কৰাৰ পিছত মোৰ যি ভস্ত্ৰিকা কৰাৰ যি ভংগীমা অত্যন্ত সহজ হৈছে আৰু এই ধ্যানমুদ্ৰাত বা জ্ঞানমুদ্ৰাত বহি পেলাই সদায় ওম উচ্চাৰণটো আমি ভিতৰত ভাব ৰাখিব লাগে এনেকৈ কৰাৰ পিছত এই শৰীৰটো সুচল হয় আৰু শাৰীৰিকভাৱে আমি যথেষ্ট শক্তিবান হ'ব পাৰোঁ